ভাৰত হৈছে চাহৰ বাবে বিখ্যাত দেশ পৃথিৱীৰ নানান দেশলৈ এই দেশৰপৰা চাহ ৰপ্তানি কৰা হয় মই চাহ খাই ভাল পাওঁ মই দিনত ছবাৰ সাতবাৰকৈ চাহ খাওঁ এবাৰ গাখীৰ চাহ আৰু এবাৰ লাল চাহ খাওঁ মই চাহৰ কানিয়া মই ভাত নহ'লে থাকিব পাৰোঁ কিন্তু চাহ নহ'লে থাকিব নোৱাৰোঁ মই চাহ দুই ধৰণৰ বনাওঁ গাখীৰ চাহ আৰু লাল চাহ গাখীৰ চাহত চাহপাত চেনি লং ইলাচি দি বনাওঁ মোৰ হাতৰ চাহ খাই বহুত মানুহে ভাল পায় এদিন আমাৰ গাঁৱৰ অনুষ্ঠানত জুবিন গাৰ্গ আহিছিল জুবিনে খোৱা চাহ একাপ মই বনাই দিছিলোঁ তেওঁ ইমান ভাল পালে যে মোক এহেজাৰ টকা দি কৈছে তুমি চাহৰ দোকান এখন খুলি ল'বা